হেল্ল' হয় দাদা হয় আপোনাৰ এই আপোনাৰ কেব এখন বুক কৰিব লাগিছিলে হয় অঁ নাই নাই হেৰি বুক কৰি দিয়কচোন আপুনি অঁ অঁ হয় নেকি আপুনি বুক কৰক আপোনাৰ গড়েহাগি ঠিকনা হয় আৰু আপোনাৰ মই তেজপুৰলৈ যাম হয় তেজপুৰ তেজপুৰ আপোনাৰ তেজপুৰলৈ আৰু অঁ মেইন টাউনলৈ আপোনাৰ ৰাস্তা ঠিকেই আছে বাৰু হয় অঁ ৰাস্তা আপোনাৰ ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব আপোনাৰ ছেভেণ্টি ছিক্সমান হ'ব

ৰাস্তা ভালেই হয় হয় হয় অঁ আপুনি কিমান টাইমত পাবহি অঁ নাই অকণ সোনকালে অহাহেঁতেনে ভাল আছিল মানে অঁ কিমান দেৰি হয় নাই অকণ সোনকালে পাৰিলে মোৰ মানে কাম অছিলে তাত হয় তেজপুৰতে অলপ সোনকালে যদি আহিব পাৰে ভাল হ'ল হয় অঁ আৰু দুটা আছে ন হেৰি দুটা বুকিং আছে হয় হ'ব আৰু পাৰিলে অকণ সোনকালে আহিব অঁ ঠিক আছে হ'ব হয়